মই স্কুল কলেজৰ কিতাপৰ বাহিৰেও সময় উলিয়াই বাহিৰা কিতাপ পঢ়িছিলোঁ বিশেষকৈ কবিতা গল্প আৰু ধৰ্মীয় কিতাপ আদিও মই পঢ়া সুবিধা পাইছিলোঁ সেইকাৰণেই নেকি ষষ্ঠমান শ্ৰেণীত পঢ়ি থাকোঁতেই জোনটি ভাইটি নামেৰে এটা কবিতা প্ৰকাশ হৈছিল আৰু কবিতাটি প্ৰথম শাৰী আছিল জোনটি নামেৰে আমাৰ ভাইটি নিচেই অকণি ল'ৰা মা দেউতাৰ নামত সি যেন আকাশৰ তৰা আৰু সেই কবিতাটো স্কুলৰ আলোচনীত মই যেতিয়া অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁ তেতিয়াই প্ৰকাশ হৈছিল তাৰপিছত বিভিন্ন কাৰণত মোৰ লিখা মেলা স্থবিৰ হৈছিল তাত মই যেতিয়া চাকৰি নিযুক্তি লাভ কৰি গুৱাহাটী পালোহি মোৰ দাদাৰ আশ্ৰয়ত থাকি মই চাকৰি কৰাৰ সুবিধা পাইছিলো আৰু তেতিয়াই মই কিছু গল্প নামেৰে কিছুমান শব্দ বাক্য মই লিখি মই সাঁচি থৈছিলো আৰু সেইয়া পিছলৈ তাকে কিছু নতুন সাজত সাজি প্ৰকাশৰ কাৰণে মই বিভিন্ন আলোচনীৰ সম্পাদনা সমিতিলৈ আগবঢ়াইছিলোঁ আৰু সম্পাদনা সমিতিৰ মাপ কাঠিৰে জুখি সেইবোৰ আলোচনীত প্ৰকাশ কৰিছিল আৰু সেই প্ৰকাশ হোৱা গল্পবোৰ কবিতাবোৰ দেখি মই আনন্দ লভিছিলোঁ আৰু দুহেজাৰ সোতৰ চনৰ সাতাইশ ডিচেম্বৰত আমাৰ ঘোৰামৰা বৰসজাই সাহিত্য সভাই মোৰ চৌষষ্ঠিটা কবিতা প্ৰকাশ কৰি উলিয়াই উলিয়াইছিল দুহেজাৰ একৈশ চনত মোৰ ঊনৈশটা গল্পৰে এখন ধলফাট নামেৰে গল্প মই মোৰ পুত্ৰই প্ৰকাশ কৰিছিল আৰু তাৰ বাহিৰেও মই বিভিন্ন সময়ত গল্প আদি লেখি আছোঁ আৰু তাৰ ভিতৰত দুটা প্ৰবন্ধ ইতিমধ্যে প্ৰসংশিত হৈছে এক নম্বৰটো আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অভিন্ন হৃদয় মাধৱদেৱ আৰু দ্বিতীয়টো আছিল নামঘোষা কিঞ্চিত অৱতৰনিকা তাৰ বাহিৰেও মই গল্প মোৰ লিখা প্ৰকাশ হৈছে তাৰ বাহিৰেও মই বৰ্তমান গল্প মোৰ কেইটামান চমুকৈ মই লেখি থৈছোঁ আৰু সেইটো সময় সুবিধা পালে মই তাক প্ৰসাৰিত কৰিম আৰু হয়তু দ্বিতীয়খন গল্পপুথি বা প্ৰবন্ধ আদি প্ৰবন্ধ কিতাপ প্ৰকাশ কৰিব পাৰিম বুলি মোৰ আত্মবিশ্বাস আছে